মই ঘৰখনৰ প্ৰিয় খাদ্য সকলোবিলাকেই মাছ মাংস পনীৰ সকলোবিলাক খাওঁ তথাপিতো বেছি প্ৰিয় আৰু আমি টেঙা দিয়া শাকেই ভাল পাওঁ মাছ দিলে মানে ভাল লাগে তাৰ ভিতৰতে কণীও যদি আমি বনাওঁ তাঁত বিলাহী কবি এনেকৈ মিক্স কৰি পিনি বনাওঁ বনায়ো ভাল লাগে আৰু আমি সকলোৱে খায়ো ভাল পাওঁ চব্জিৰ ভিতৰত আমি গাজৰ তিয়ঁহ এইবিলাক আনিলে আমি চব্জি বনাই খাওঁ প্ৰিয় আৰু এইবিলাক বস্তু এই ৰঙালাও কবি এইবিলাক আমি বনাই ভাল পাওঁ বাৰীতে কৰোঁ যেতিয়া সকলো বনাই খাই ভাল লাগে মাছ মাংস আনিলেও মাছ আনিলেও আমি তেনেকৈ টেঙা জোল বনাই খাওঁ মাংস আনিলেও তেনেকৈ বনাই ভাল লাগে খায়ো ভাল লাগে বাৰু সিমান বেছি নেখাওঁ অলপীয়াকৈ খাওঁ আৰু আৰু

আমি এতিয়া ঘৰতে খেতি কৰোঁ কবি লাই বাৰী খুতৰা জিলিমিলি এইবিলাক ঘৰৰ খাদ্য আছে ঘৰ ঘৰৰ খাদ্য খায়ো ভাল লাগে এইবিলাক আনি বাৰীৰ শাক তুলি বেছি ভালো লাগে আৰু কৰিও ভাল লাগে আৰু বাৰীখন শুৱনি দেখাই কাৰণে আমি খেতিত পুৰা যথেষ্ট কৰোঁ এতিয়াও আমাৰ বাৰীত কবি এনেকৈ বনশাক জাতীয় বস্তু লাই মূলা আছে সেইবিলাক আনি পিনি আমি ভাজি চব্জি বনাই খাওঁ সেইখিনি হৈছে পুষ্টিকৰ আহাৰ বুলিয়ে আমি ভাবোঁ আৰু বজাৰৰপৰা কিনি অনাতকৈ প্ৰায় আমি ঘৰৰ শাক চব্জিয়ে খাওঁ আৰু এতিয়া বজাৰৰ শাক ধৰক কিমান দৰৱ পাতি দিয়া আমাৰ এতিয়া ঘৰৰ বাৰীতে কৰোঁ নিজৰ গৰু আছে সাৰ আছে সাৰ দি পিনি আমি কৰোঁ জাতিলাও ৰঙালাও কবি লাইশাক এইফালে খুতৰা জিলিমিলি বাৰীত এতিয়াও আছেই সেইবিলাকেই খাওঁ আৰু